চহৰ আৰু গ্ৰাম্য অঞ্চলৰ স্কুলসমূহৰ মাজত বহু বেছি পাৰ্থক্য দেখা গৈছে যিহেতু চহৰৰ স্কুলসমূহ প্ৰাইভেট হয় সেইকাৰণে শিক্ষাৰ্থীসকলে ছাত্ৰ ছাত্ৰীসকলক বেছি গুৰুত্ব দি পঢ়ায় আৰু ভালকে শিকাই মেলি পঠিওৱা হয় যে তোমালোকে ইটো কাম কৰি আহিবা নহ'লে কিবা পানিছ্মেণ্ট দিয়া হয় আৰু সেই মতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামবোৰ ভালকে কৰি আনে ভালকে পঢ়া শুনা কৰে আৰু চহৰৰ স্কুলৰ কলা সংস্কৃতিৰ বিষয়ে বহু বেছি গুৰুত্ব দিয়া হয় সিহঁতৰ স্কুলত কলাৰ ফাংচন পতা হয় আৰু সেই কলাৰ আধাৰত সিহঁতক বাহিৰৰ ৰাজ্য বা বাহিৰৰ দেশত লৈ যোৱা হয় আৰু সিহঁতে বহুত উন্নতি কৰিব পাৰে আৰু যিহেতু গ্ৰাম্য অঞ্চলৰ স্কুলসমূহ অলপ অঁ দে অলপ ভালকে প্ৰকাশিত পোৱা নাই সেইকাৰণে গ্ৰাম্য অঞ্চলৰ স্কুলসমূহে নিজৰ আদান প্ৰদান ব্যৱস্থাটো ভালকৈ গঢ়াই তুলিবলগীয়া হৈছে আৰু যিহেতু গ্ৰাম্য অঞ্চলত অলপ দুখী গৰীৱ পৰিব পৰিবাৰৰ ল'ৰা ছোৱালীবিলাক যায় সিহঁতে নিজৰ পঢ়া শুনাত ভালকে মনোযোগ দি পঢ়িব নোৱাৰে যিহেতু সিহঁতৰ ঘৰৰ কাম বেছিকে থাকে সৰু ল'ৰা ছোৱালীবোৰক কামত পঠিওৱা হয় নিজৰ কামত গৈ সিহঁতে পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰিব নোৱাৰে আৰু সেই ফলত গ্ৰাম্য অঞ্চলৰ পঢ়াৰ ভালকে ডেভলপ নহয়